মোৰ ক্ষুদ্ৰ ব্যৱসায়টো হ'ল কাপোৰ চিলোৱা ব্যৱসায় মেচিনত কাপোৰ চিলোৱা ব্যৱসায় মেচিনত স্থানীয় মহিলাসকলৰ চাদৰ মেখেলাৰ লগতে ব্লাউজ স্কুলীয়া ল'ৰা ছোৱালী ইউনিফৰ্ম সেইবিলাক চিলোৱা হয় স্থানীয় অঞ্চলৰ প্ৰায়ভাগ মানুহৰ কাপোৰ চিলোৱা হয় ইয়াৰ যোগেদি মই মহিলাসকলে ওচৰতে কাপোৰ চিলাবলৈ পায় পাইছে স্থানীয় মহিলাসকলে ওচৰতে কাপোৰ চিলাবলৈ পায় সময়খিনিও বচাব পাৰিছে যিহেতু দূৰত গৈ কাপোৰ চিলাবলৈ দিলেও মহিলাসকলৰ বহুতখিনি সময়ে নষ্ট হয় লগতে যাতায়তৰ খৰচো স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ ইউনিফৰ্মবিলাকো চিল চিলাই চিলোৱা হয় সেয়েহে স্থানীয় ল'ৰা ছোৱালীবিলাকে সুবিধা পাইছে মহিলাসকলেও বিভিন্ন ডিজাইন দি কাপোৰ চিলাবলৈ দিয়ে সেয়েহে তেওঁলোকে বহুতখিনি উপকৃত হৈছে মোৰপৰা স্থানীয় মহিলাসকলে চিলোৱাৰ লগতে চাদৰত দহি গোঠা ব্লাউজৰ বিভিন্ন ডিজাইন মোৰ ওচৰত দিয়ে চিলাবলৈ স্থানীয় মহিলাসকল মোৰ পৰাও বহুতখিনি উপকৃত হৈছে কাপোৰ চিলোৱাৰ লগতে কিছু যুৱতীক কাপোৰ চিলোৱাৰ প্ৰশিক্ষণো দিছোঁ ইয়াৰপৰা যুৱতীসকলো স্থানীয় যুৱতীসকলো লাভৱান হৈছে স্থানীয় যুৱতীসকলেও নিজাকৈ মেচিন কিনি লৈছে আৰু কাপোৰ চিলাবলৈ লৈছে তেওঁলোকেও নিজাকৈ কাপোৰ চিলাই ধন উপাৰ্জন কৰিব পাৰিছে নিজৰ লগতে যুৱতীসকলেও ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰশিক্ষণ কৰি সুবিধা কৰি দিছোঁ প্ৰশিক্ষণ লোৱাৰ আগতে মোৰ ওচৰত মেচিনত কাপোৰ চিলাইয়ো তেওঁলোকে

ধন আৰ্জিব পাৰিছে কাপোৰ চিলোৱাৰ যুৱতীসকলক প্ৰশিক্ষণো দিছোঁ লগতে তেওঁলোকেও মোৰ লগতে কাপোৰ চিলাই কিছু ধন উপাৰ্জন কৰিছে সকলো ধৰণৰ ডিজাইনে শিকাইছোঁ তেওঁলোকক প্ৰশিক্ষণ দিছোঁ লগতে কিছু এমব্ৰইডাৰীও মেচিনৰ দ্বাৰা কৰা এমব্ৰইডাৰী প্ৰশিক্ষণ দিছোঁ যুৱতীসকলক ইয়াৰ দ্বাৰা যুৱতীসকল বহুতখিনি উপকৃত হৈছে মোৰ পৰা স্থানীয় মহিলাসকল মোৰ দ্বাৰা উপকৃত হৈছে বুলি গম পোৱা গৈছে যিহেতু তেওঁলোকে স্থানীয় সৰহখিনি মহিলাই মোৰ ওচৰত কাপোৰ চিলাবলৈ দিয়েহি